আমাৰ সমাজত নৃত্যই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা নিৰ্দিষ্ট উৎসৱ বা অনুষ্ঠান আছে আমাৰ বহাগ বিহুত বহাগ বিহুত আমাৰ নৃত্যৰ নৃত্য কৰিব দিয়া হয় তাত ল'ৰা ছোৱালীবিলাকে নিজৰ নিজৰ যিবিলাক নৃত্য শিকি থাকে বা কৰি থাকে সেইবিলাক আমাৰ বহাগ বিহুত নৃত্যৰ এটা কম্পিডিচন পতা হয় তাত সকলো ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰি নিজৰ নিজৰ নৃত্য প্ৰদৰ্শন কৰে আৰু আমি সেইবিলাক চাই ভাল পাওঁ আৰু আৰু কিছুমান অনুষ্ঠানত অনুষ্ঠানো আছে যিবিলাকত ল'ৰা ছোৱালীবিলাকে নৃত্য প্ৰদৰ্শন কৰে নৃত্য দেখুৱাই আৰু সেই কম্পিডিচনত চাইও ভাল লাগে আৰু সকলোৱে তাত ল'ৰা ছোৱালীবিলাকে নৃত্য কৰি থাকে